মোৰ প্ৰিয় খাদ্য হৈছে পাস্তা যোনটো এবিধ ইটেলীয়েন খাদ্য কিন্তু মই খাই বহুতেই বেছি ভাল পাওঁ আৰু পাস্তা মই খাই ভাল পাওঁ মানে আমাৰ ইয়াত দা কিটচেন আছে তাৰপৰা ফুড ফিউজন আছে তাতো খাই ভালেই লাগে কিন্তু যোনটো মই নিজ হাতেৰে প্ৰস্তুত কৰো তাতকৈ আৰু সোৱাদযুক্ত বেলেগ একো হ'ব নোৱাৰে ত' মই এতিয়া তাৰ ৰেচিপিটো ক'বলৈ গৈ আছো ৰেচিপিটো প্ৰথমটো আমি কি কৰিব লাগিব যোনটো আমাৰ মই অলপমান হেলদি ছাইদৰ পাস্তা খাই বেছি ভাল পাওঁ ত' মই নৰ্মেল যোনটো মৈদাৰ পাস্তা থাকে মৈদাৰে তৈয়াৰ কৰা পাস্তা থাকে সেইটো নলৈ চুজিৰে বনোৱা যোনটো পাস্তা আছে সেইটো ইউজ কৰা বেছি প্ৰীফৰ কৰোঁ আৰু প্ৰথমতে আমি পাস্তাখিনি বইল কৰি ল'ম বইল কৰি লোৱা পাছত বইল কৰোতে তাত নিমখ আৰু অলপমান ভেজিটেবল অইল দি দিম যাতে যেতিয়া পাস্তাখিনি আমি বইল হ'ব তেতিয়া ইটো সিটোৰ গাত লাগি নধৰে আৰু এই সেইখিনি সময়তে যেতিয়া পাস্তাখিনি উতলি আছে উতলি থকা সময়তে আমি আমাৰ যোনখিনি পাস্তাত শাক পাচলি দিম পাচলি দিম তাৰ আমি কটা মেলা কৰিবলৈ আৰম্ভ কৰিম পাস্তাত দিও কেপচিকাম গাজৰ ব্ৰকলি আৰু ফ্ৰেন্সবিন সকলোখিনি আৰু মিডিয়াম ছাইজত কাটি লৈ এছাইডে থৈ দিয়া যাওক তাৰপৰা এটা তাৰপৰা এটা ডাঙৰ ছাইজৰ পিঁয়াজ আমি কাটি লৈ তাক জলকীয়া আৰু বিলাহীৰ সৈতে এটা পেষ্ট বনাম আৰু সেই বিলাহীৰ সৈতে পেষ্টটো কৰা পিছতে আমি নহৰু গুচাই লৈ সৰু সৰুকৈ কাটি ল'ম আৰু তাৰ পিছতে পাস্তাখিনি বইল হোৱা পাছত কেৰাহীখনত অলপমান ভেজিটেবল অইল দি আমি যোনখিনি আমাৰ নহৰু আছিলে সেইখিনি আমি তাত তেলত দিম আৰু অলপমান ভজাৰ পাছতে আমি তাত আমাৰ পিঁয়াজ আৰু যোনটো বিলাহীৰ পেষ্ট আছিলে মিশ্ৰণ আছিলে সেইটো আমি তাত যোগ কৰিম অলপমান সেইখিনিও সিজাৰ পাছতে আমি তাত দিম নিমখ গৰম মচলা গৰম মচলা ধনিয়া পাউদাৰ তাৰপৰা চিলি ফ্লে'ক্স অৰিগেন' অৰিগেন' দিয়া পিছতে আমি তাত পিজ্জা পাস্তা এটা চ'চ পোৱা যায় যোনটো আমি তাতো যোগ কৰিম আৰু সেইখিনি যোগ কৰা পাছতে আমি যিমানখিনি পাচলি আছিলে আমি গোটেইখিনি পাচলি এড কৰি দিম সেই পাচলিখিনি সত্তৰ শতাংশ সিজি যোৱাৰ পাছতে আমি তাত আমাৰ পাস্তাখিনি এড কৰিম আৰু আপোনালোকৰ যদি ইচ্ছা তাত চিজ বা মেয়নিজো দিব পাৰে আৰু লগতে যেতিয়া আমি খুব ভালকৈ আমি দুই তিনি চাৰি বা পাঁচ মিনিটৰ কাৰণে আমি পাস্তাখিনি সিজাব লাগিব যাতে মচলা যোনটো আছে সেইটো পাস্তাখিনিৰ ভিতৰলৈ একদম সোমাই যায় আৰু পাস্তাখিনি আৰু সোৱাদযুক্ত হয় আৰু পা আৰু শেষত যেতিয়া পাস্তাখিনি পৰিৱেশন কৰা হ'ব পৰিৱেশন কৰা আগতে তাত গৰম মচলা ছটিয়াই দিলে আৰু অলপ সোৱাদযুক্ত হয় আৰু এইটোৱে মোৰ ঘৰত বনোৱা এটা ছিম্পল পাস্তা ৰেচিপি ধন্যবাদ